অঁ দাদা এই আপুনি বাৰু নুনমাটিৰ সেইদিনা যে মই চব্জি লৈছিলোঁ আপুনি সেইজন হয় নে বাৰু অঁ মানে মোৰ সেই ল'ৰাটোৰ মানে জন্মদিন আছে পৰহিলৈ সেইকাৰণে মোক মানে অলপ পাচলিৰ দৰকাৰ হৈছিলে এ আপুনি মানে নটা দহটা মান বজাৰ ভিতৰত মই কৈ দিম কি কি লাগে আপোনাক এটা লিষ্ট মই দি দিম আপোনাক দিব পাৰিবনে নটা মান বজাৰ ভিতৰত অঁ মানে নটা মান বজাত হ'লে বেছি ভাল হয় আৰু কি ক'লে অঁ নাই নাই ঘৰত দিবহি লাগিব মোৰ মানে যাবলৈ হেৰি সময় নাই আপুনি দিবহি লাগিব নাই এনে চোন আপুনি ঘৰে ঘৰে বিক্ৰী কৰে কৰিয়ে ফুৰে আমাৰ ফালে আহেচোন সেই দিনটোত মিলাব আৰু যেন তেন আহিব সেই দিনটোত মিলাব আৰু নহয় মোৰ মানে এতিয়া মেনুটো মোৰ ইমান ঠিক হোৱা নাই মই আপোনাক এনে অৰ্ডাৰটো আগতীয়াকৈ কৈ থৈছোঁ হ'লেও মানে ৰঙা লাও জিকা এনেকুৱা ধৰণৰ কিমান কিছুমান লম আৰু কেইবিধ মান ল'ম মানে মই আপোনাক জনাম কিমান কি লাগে

অঁ অঁ আপোনাৰ আপোনাৰ হোৱা হোৱাটচএপ আছে ন অঁ অঁ অঁ অঁ নহয় যদি আপোনাৰ অসুবিধা হয় তেতিয়া বাৰু দহটা মান চাৰে নটা দহটা হ'লেও কথা নাই হয় হয় অঁ অঁ অঁ অঁ অঁ অঁ অঁ মই দিম মই দিম বাৰু অঁ অঁ আপোনাক দি আছোঁ তাৰ পিছত আপুনি ক'ত কিমান হয় দামটো আপুনি দিব পৰহিলৈ মানে লাগিছিল পোন্ধৰ তাৰিখৰ কাৰণে অঁ অঁ অঁ আপুনি মই দিম আপোনাক লিষ্টো আপুনি দাম কেইটা কিমান কি হয় ক'ব কোনটো পাচলিৰ কিমান দাম হয় আপুনি দি দিব অঁ অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব বাৰু দিয়ক অঁ হ'ব হ'ব